অঁ অলপ আপোনালোকৰ সেইফালে ফুৰি যাব ফুৰিবলৈ যাবলৈ খুজিছিলোঁ বতৰটো কেনে হৈ আছে এতিয়া অঁ অঁ

আমি চাৰি পাঁচজনমান যাম অঁ কি কি গাড়ী ল'লে এনে ভাল হ'ব কি গাড়ী ল'লে ভাল হ'ব অঁ অঁ অঁ মৃত্যুঞ্জয় কাজিৰঙাত যাব পাৰি একবাৰ অঁ পাৰি কিন্তু হয় হয় জানো জানো অঁ হ'ব দিয়ক অঁ পানী অঁ পানী প্ৰব্লেম আছে নেকি অঁ অঁ ভাল হোটেল এখন লাগিছিল অঁ অঁ হ'ব দিয়ক